মই সাধাৰণতে ফ্লিপকাৰ্ট ব্যৱহাৰ কৰোঁ এই এপত ৱালেটত কেন্সেল কৰা অৰ্ডাৰ ধনৰ ৰিফাণ্ড বিচাৰিবলৈ হ'লে প্ৰথমতে মই মোৰ মাই অৰ্ডাৰছত যাম মাই অৰ্ডাৰছত গৈ উঠি মাই অৰ্ডাৰছত মোৰ অৰ্ডাৰ কি আছিল ফাৰ্ষ্ট তাক চেক কৰি ল'ম চেক কৰাৰ পিছত তাৰপিছত অৰ্ডাৰটো কেন্সেল কৰি দিওঁ অৰ্ডাৰটো কেন্সেল কৰাৰ পিছত তাত একাউণ্ট নাম্বাৰ দিব দিয়ে একাউণ্ট নাম্বাৰ দিব দিয়াৰ পিছত তেওঁলোকে মই কয় যে সাত দিনৰ ভিতৰত পইচাটো ৰিফাণ্ড কৰা হ'ব তেতিয়াহ'লে মই ৰিপ্লাই দিওঁ সাতদিনলৈকে মই ৰখিবতো সময় নাই গতিকে তেওঁলোকে কয় কওঁ যে তেওঁলোকে অতি সোনকালে মোৰ ধনটো তেওঁলোকৰ এই ৰিফাণ্ড প্লেটফৰ্মৰ একাউণ্টত জমা কৰিবলৈ অনুৰোধ কৰোঁ